ঐ টুলটুলি জাননে সেইদিনা মই ফেচ ক্ৰীম এটা অৰ্ডাৰ দিছিলোঁ ইমান বেয়া আহিল মোৰ মুখখনত গোটেই গুটি উঠি গ'ল চাচোন চা দামটো লৈছিলেচোন ৰিভিউটো বেয়া দি থৈ আহিছোঁ মই ৰিটাৰ্ণ হ'লে যে মই ঘূৰাই দি থৈ আহিম ভাবিছোঁ